অঁ মোৰ মোৰ ড্ৰয়িংটোৰ প্ৰত্যাহ্বান দিশটো হৈছে কি মানে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগা হৈছে আমাৰ কামৰ হেঁচা মাইকী মানুহ হয় মাইকী মানুহ ৰন্ধা বাঢ়াতে বেছিকে লাগি থাকোঁ অঁকা কামটো নহয়েই আগতে মই কাপোৰত এমব্ৰইডাৰী কৰিছিলোঁ আঁকি আঁকি সিটো সিটো আগতে বহুত ভাল আছিল এতিয়া মানে ঘৰৰ মানে কামৰ বজাৰ কাৰণে মোৰ অঁকা অভ্যাসটো কমি গৈছে আৰু কিছুমান বস্তুও মই নাপাওঁ তাৰমানে যিটো কৰো ৰং নাপাওঁ তাৰপাছত আজিকালি ব্ৰাছবিলাক বেলেগ বেলেগ এইবিলাক মোৰ অলপমান অসুবিধা হৈছে আৰু কিছুমান এনে হেৰি মানে অনুশীলন কৰোঁ মানে বেলেগক দেখি দেখি কিছুমান বস্তু মানে দেখি দেখি মই আঁকবা চেষ্টা কৰোঁ আজিকালি মানে কিছুমান বস্তু ওলাইছে নহয় ম'বাইলতো কেনেকে খুব খুব বেছি মোবাইলতে যেনেকৈ মেহেন্দি আঁকিব লগা হ'লে মোবাইলত বহুত শিকিছোঁ মোবাইলেদি বহুতখিনি শিকিলোঁ মোবাইলত মেহেন্দি অঁকা তাৰপিছত ড্ৰয়িং কৰা তাৰপিছত মোবাইলেদি পুতলাত কেনেকে চকু কাণ নাক এইবিলাক ফুল তোলা তাৰপিছত ফেব্ৰিক কৰা মই এইবিলাক মানে এনেকে মোবাইলেদি বহুত শিকিছোঁ কাপোৰ চিলাই কৰা এনেকে কাপোৰ কটা মই কাপোৰ ফেব্ৰিক কৰা এনেকে মই কিছুমান অনুশীলনো কৰোঁ মই বেলেগৰ পৰাই বহুখিনি এনেকে অনুশীলন কৰি আছোঁ দেখি দেখিয়ে তাৰপিছত আগতে মোৰ বহুত অসুবিধা হৈছিল আগতে আমি সেনেকে কিছুমান মেচিনতে বহুত কাম কৰিছিলোঁ আঁকি আঁকি তাৰপিছত চিলাই কামটো আগতে মানে বহুত হেৰি আছিল ড্ৰয়িংটো মানে আৰু স্কুলতো আমাক ড্ৰয়িং সদায় লাগিছিল ড্ৰয়িং কৰা এটা ছাবজেক্ট আছিল ড্ৰয়িঙত আৰু ড্ৰয়িঙৰ মাৰ্কটো আছিলটো মানে হাণ্ড্ৰেডৰ হাণ্ড্ৰেডে লাগছিল ড্ৰয়িঙত যদি মাৰ্ক কম সেইকাৰণে আমি বহুত মানে ভালেই আছিলোঁ ড্ৰয়িং কৰিছিলোঁ আগতে এতিয়া অলপমান অসুবিধা হৈছে আমাৰ এতিয়া ঘৰুৱা কামত ব্যস্ত হ'লোঁ ড্ৰইংটো কমি গছে তথাপিও মোবাইলটো হোৱাৰ কাৰণে বহুত সুবিধা হৈছে এই মোবাইলটো দেখি দেখিয়ে কিছুমান মানে আঁকি আঁকি আঁকিব পাৰা হ'লোঁ আৰু মোবাইলৰ পৰাই